হয় মোক ট্ৰেফিক ট্ৰেফিক পুলিচে মোক মোক পুলিচে ধৰিছে মই হেলমেট নিপিন্ধা কাৰণে আৰু ট্ৰেফিকত পুলিছে ধৰিছে ফাইন কাটিছে আৰু কাগজপত্ৰ চাই পাঁচশ টকা ফাইনো লৈছে ওচৰ চুবুৰীয়া ল'ৰাবিলাকো ওলাই গ'লে মানে ধৰিছে ফাইন কাটিবলগীয়া হৈছে আকৌ চিটবেল্ট নেমাৰিলেও ছিটবেল্ট নেমাৰিলেও হেৰি ফাইন কাটে হেজাৰ টকালৈকে মানুহজনে সেইদিনাখনে চাবোৱা যাওঁতে ধৰিছিলে চিটবেল্ট নেমাৰিছিলে তেতিয়াও ধৰিলে হেজাৰ টকালৈকে কাটি দিয়ে আৰু কাগজপত্ৰ নহ'লেও ধৰে এতিয়া ভাল নিজৰ ওপৰতে কথা আৰু ভালকৈ যদি আমি কাগজপত্ৰ উলিয়াই লওঁ তেতিয়া পুলিচে আমাক ধৰিব নোৱাৰে আমাৰ নিজৰ ভুলত হৈছে এনেকুৱাখিনি এনেকুৱা পুলিচে ট্ৰেফিক পুলিচে ধৰে গাঁৱৰ ওচৰ চুবুৰীয়াৰ লগত কথা পাতিলোঁ আজি মোক ধৰিলে বুলিয়ে কয় কাগজ নাছিলে নহ'লে হেলমেট নিপিন্ধা কাৰণে নহয় চৰকাৰে ভালেই কৰিছে বাৰু এইখিনি আমাক হেৰি কৰাৰ কাৰণে

ভাল ভাল কাম যদি ভাল যদি কৰে তেতিয়া ভালেই পুলিচৰ এইটোৱে ডিউটি পুলিচে নহ'লে কেনেকৈ হেৰি হ'ব পুলিচক নহ'লে আমি আমি নিজৰ ভুলৰ কাৰণে আমাক পুলিচে ধৰিবলগীয়া হয় নিজৰ কাগজপত্ৰ যদি হেলমেট পিন্ধি নেযাওঁ মোক কেইবাবাৰো ধৰিছে এদিন স্কুটি চলাই যাওঁতে ধৰিছে ফাইন কাটে যিমান যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ বিচাৰোঁ বিশেষ কামত ওলাই গ'লে কেতিয়াবা হেলমেটটো পাহৰি যাওঁ পিন্ধি যাবলৈ নহ'লে নহ'লে হেৰি হয় কাগজপত্ৰ পাহৰি যাওঁ সেইটো ভুলত হৈছে লৰালৰিকৈ নহ'লে মেডিকেল গ'লে হ'লেও সেইটো কাৰণে আমাৰ ভুল হৈছে ফাইন কটা কাৰণ ল'ৰাবিলাকেও এতিয়া কয় মোক আজি আমুক ফাইন কাটিলে আজি আমুকলৈ গৈছিলোঁ

নহ'লে আৰু বহুত ফাইন কাটি দিয়ে আমাৰপৰা আমাৰ দুখীয়া শ্ৰেণীৰ মানুহে আমি ইমান ফাইন দিব নোৱাৰোঁ নহয়

গাঁৱৰ ক'তো যাবও নোৱাৰি আমি এতিয়াতো দূৰৰ জেগালৈ যাব নোৱাৰোঁ ফাইনে কাটিবলৈ লয় আপুনি এতিয়াতো পোন্ধৰ আগষ্টৰ আগততো বহুত আমাক ট্ৰেফিক পুলিচে চেক কৰিব ধৰিছে পুলিচ চেক কৰাৰ কাৰণে আমি এতিয়া নিজেই সজাগ হৈ যাবলগীয়া হয় কেইবাবাৰো ফাইন কাটিছে এনে চিটবেল্ট মাৰি নগৈছিলোঁ তেনেকৈয়ো তেনেকৈয়ো মোৰ মোৰ ফাইন কাটিলে ফাইন কাটিব ফাইন কাটিবলগীয়া হয় ফাইন কাটিবলৈ আৰু বেছি ফাইন বেছিকৈ কাটিলে আমি দিব নোৱাৰোঁ সেইটো কাৰণে বহুত ৰিকুৱেষ্ট কৰিবলগীয়া হয় আমাক আমি এতিয়া লৰালৰিকৈ ওলাই যাওঁ অলপ পইচা অলপ ফাইনটো কটাটো কম কৰিব লাগে আৰু ফাইনৰ বাবে ফাইনৰ বাবে আমি বহুত টকা আমি লয় কৰিছোঁ আমি নিজেই সজাগতা হ'বপৰা নাই সজাগতা হ'ব পাৰিলে মানে আমি এইটো নিজেই ফাইন দিবলগীয়া নহ'ল হ'লে নহ'লে আৰু মোৰ কথা ইমানতে কৈ এইকেইটাই আছিলে মোৰ কথা ক'বলগীয়া ইয়াকে